হেল্ল' হেল্ল' এই আছোঁ পাই কি কৰিছা অঁ ভাল নহয় আছোঁ আৰু

ভাল ভাল তাৰো এই পৰীক্ষাৰ ওচৰ পাইছেহি নহয় পঢ়িছে আৰু অকণমান তোমালোকৰ ল'ৰা পঢ়া শুনা অঁ কোন ক্লাছ পালেগৈ সি অঁ অঁ মানুহজন অঁ ল'ৰাই ভাও লৈছেনি অঁ অঁ কেতিয়াকৈ ভাওনা বজাৰ সমাৰ কৰিবলৈ যাব লাগিব যোৱা নাই অঁ আগতে গৈছোঁ বাৰু তুমি অঁ অঁ অঁ ওলাবাচোন কেতিয়া যোৱা ক'বা মোকো অঁ অঁ ক'বা মোকো দিগদাৰ হ'ব অঁ মোকো ক'বা কেতিয়া যোৱা মই ল ল'ৰালৈ কাপোৰ আনিবগৈ লাগিব এতিয়া ঠাণ্ডা ঠাণ্ডা দিন আহিছে যে তালৈ কিবা কিবি এটা আনিবগৈ লাগিব মোজা নাইকিয়া হৈ আছে তাৰপাছত আকৌ জেকেট আনিব লাগিব আকৌ পৰীক্ষাও ওচৰ পালেহি যে সোনকালে যাব লাগিব ওলাবা কোনোবা এদিন তাৰপিছত অঁ অঁ অঁ মাজুলীলৈ যাবা নি মাজুলী মানে এই ৰাওণাপাৰলৈ যাবানি এদিন অঁ অঁ এই বাবাৰ দোকানত সোমাই পিনে এইবোৰ গ্ৰচাৰী বস্তু আনিব লাগিব নাইকিয়া হৈ আছে মোৰ ভাগৰ তুমি আনিবা নে কি অঁ অঁ ক'বা কোনদিনাখন যোৱা অঁ ইমান দাম বাঢ়িছে বস্তু পিন্ধিবলৈকে ভয় হৈছে সব বস্তুৰে দাম বাঢ়িছে নহ্ অঁ মোৰ মাংস আমাৰ এই ভিনদেউৰ দোকানৰ পৰা আনো এই ৰাতুল শইকীয়া যে ততয়া ৰাতুল দামটো এতিয়া ব্ৰইলাৰ দুশ ষাঠি হৈ আছে নেকি

কমিছে অঁ তুমি তাৰপৰাই আনিব পাৰিবা অঁ অঁ অঁ এতিয়া কেইটামান কমিছে বাৰু আনিব পাৰিবা আমাৰ পৰহি আনিছিলোঁ দুশ ষাঠিকৈ লৈছে অঁ ভেজাল হৈছে ভেজাল হৈছে খাবলৈকে ভয় হৈছে এতিয়াতো চালানী মাছ খাবলৈকে ভয় হৈছে নহয় গম পাইছা নাই

অঁ মোৰ এলাৰ্জি আছে এলাৰ্জী আছে আকৌ দাদা ভাগৰ ইউৰিক এছিড আছে সব বাঢ়ি যায় মোৰ ভাগৰ এলাৰ্জি হয় দাদা ইউৰিক এছিড বাঢ়ে ভৰিৰ বিষ হয় অঁ মানুহবিলাকো সব বস্তুৱে আজিকালি ভেজাল নহয় কিনো আৰু সববোৰ ফেচ বস্তু পাবা আৰু নেকি চাব নোৱাৰি সেইটোতো আৰু নাকলৈ নিবই নোৱাৰি অঁ হয় অ' গেলামালৰ বস্তু বাকীলৈও আনোঁ কেতিয়াবা নগদো আনোঁ আৰু যিকেইটা মানে বস্তু দোকানৰ পৰা নানিলে নহয় সেইকেইটা মই বাকীলৈ লৈ আহোঁ আৰু কিছুমান বস্তু মানে মই নগদ কিনি খাওঁ আৰু তুমি নগদ খালে ভাল বহুত দামটো কম হয় এতিয়া আমাৰবিলাক নিবনুৱা মানুহ এতিয়া আমি কেতিয়াবা পটককৈ আনিবওলগীয়া হয় হাতত পইচা নাথাকে ধৰা অঁ কেতিয়াবা আনিবলৈ দিগদাৰ আহিলে অঁ হয় হয় প্ৰবলেম হয় অঁ অঁ অঁ এতিয়া তোমালোকৰ মানুহজন ক'ত ইয়াতে দক্ষিণপাটত কাম কৰি আছিলে বুলি কোৱা শুনিছিলোঁ অঁ অঁ অঁ মাছ অঁ লোকেল মাছৰ ইমান দাম ইমান দাম কিনি খাবই নোৱাৰি বহুত দাম হৈছে লোকেল মাছ মাছৰ এতিয়া পাঁচশ টকা কেজি চাৰিশ পাঁচশ এতিয়া নেখালেও নহয় সব বস্তুবোৰ দামেই হৈছে আৰু আমাৰ বেমাৰো হয় পইচাও হাতত বেছি লাগে উপায় নাইকিয়া হৈছে আমাৰ এই মধ্যবিত্ত মানুহ উপায় নাইকিয়া গতে হৈছে তাৰপিছতে এতিয়া এই গড়মূৰৰ যে বিশাল মাৰ্কেটখনত বহুত ভাল বস্তু নতুনকৈ খুলিছে যে বহুত ভাল ভাল বস্তু আহিছে বুলি কোৱা শুনিছোঁ ওলাবা কোনোবা এদিন

অঁ এতিয়া পূজা অফাৰ চলিছে যে অঁ অঁ পূজা চাবলৈৈ অঁ অঁ ওলাবা ওলাবা এতিয়া আকৌ মাজুলীত পতা হ'লে ভালেই আছিলে ন পূজা সত্ৰীয়া জেগা যে সত্ৰকেইখনলৈ গৈছা নে কি ইয়াৰ অঁ অঁ অ' দছ টকা লয় অঁ বহুত দাম বহুত দাম হয় অ' বুট মগুৰো দাম বাঢ়িলে তাকেহে সব বস্তুৰে দাম বাঢ়িছে অঁ বিপদ হ'ল অঁ বিশালৰ কাপোৰবোৰ ভাল আহিছে অঁ ওলাবা কোনোবা এদিন এই কেইদিনতে যাম দেই অঁ অঁ অঁ অঁ হ'ব দিয়া তেনেহ'লে অঁ